হেল্ল' এইটো মনভৰি ৰেষ্টুৰেণ্টত লাগিছে নে মই চাওমিন আৰু ফ্ৰাইড ৰাইচ এক প্লেট অৰ্ডাৰ কৰিছিলোঁ কিমান দেৰি হ'ব বাৰু অঁ হয় হয় সোনকালে দিবচোন দেই কাৰণ আজি মোৰ গাটো বৰ বেয়া মই ঘৰত গা বেয়াৰ থকাৰ কাৰণে ৰান্ধিব নোৱাৰিলোঁ আপুনি যিমান পাৰে সোনকালে মোক অৰ্ডাৰটো পঠাব কাৰণ মোক ডক্টৰে বাৰ বজাৰ আগতে দৰৱ খাব কৈছে সেইকাৰণে আপুনি মোৰ অৰ্ডাৰটো সোনকালে দি পঠাব ঠিক আছে ঠিক আছে